আমাৰ পৰিয়ালত দীৰ্ঘকাল ধৰি চলি অহা সাংস্কৃতিক পৰম্পৰা বিভিন্ন ধৰণৰ আছে আচলতে আমাৰ পৰিয়াল বুলি নহয় এইটো আমাৰ অসমীয়া জাতিটোৰ এ পৰম্পৰা এতিয়া পৰম্পৰা বিভিন্ন ধৰণৰ আছে বিয়া হ'লে বেলেগ মৃতকৰ মানে শ্ৰাদ্ধ সকামৰ ক্ষেত্ৰত বেলেগ পৰম্পৰা জন্ম শিশু এটা জন্ম পালে শিশু এটাৰ নামাকৰণ কৰা তাৰপিছত নাম প্ৰসংগ ধৰা এইবিলাকৰ পৰা আদি কৰি বিভিন্ন ইয়াৰ লগত জড়িত পৰম্পৰা আছে তাৰপিছত আমাৰ মানে দৌল হোলীৰ সময়ত কিছুমান পৰম্পৰা পালন কৰা হয় যেনে ক'ব গ'লে বৰপেটাত বৰপেটাৰ হোলী উৎসৱটো আৰু সবেই জানে বৰপেটাৰ হোলী সুৱৰি উৎসৱ আৰু তাত এটা প্ৰচলন আছে যে বৰপেটাবাসীয়ে বা বৰপেটাত যোনেই দৰ্শনাৰ্থী নাযাওক কিয় হোলীৰ সময়ত ৰঙা দিমা ভাজা আৰু আলুভাজি খায় সেইটো এটা আমাৰ পৰম্পৰা পূৰ্ৱৰ পৰা চলি অহা হোলী গীত গায় ফূৰ্তি কৰে সেয়াই বাকী আৰু পৰম্পৰা বুলি ক'লে বিয়াৰ পানী তোলা আছে জোৰোণৰ পৰম্পৰা উল্টা জোৰোণ দৰাবৰণ বুলি যিটো কয় সেইটো আমাৰ এটা বিশেষ পৰম্পৰা পূৰ্বৰে পৰা চলি অহা সেয়াই বাকী আৰু ক'ব গ'লে সেই বিহু গোঁসাই বিহুত আমাৰ সুঁৱৰী ওলায় সুঁৱৰী উৎসৱ বুলি কয় ভঠেলি কামৰূপৰ এইটো এটা নামনি অসমৰ কামৰূপৰ এটা বিশেষ এটা পৰম্পৰা ভঠেলি উৎসৱ বাকী আৰু কি ক'ম বিয়া বিয়াৰ সেই ওলোটা জোৰোণ যিটো ক'লোঁ মই দৰাবৰণ সেইটো আচলতে কইনাক যেনেকৈ জোৰোণ দিয়া হয় সেই দৰাৰ সাজ পাৰকে আদি কৰি সব দৰাৰো এটা তেলৰ ভাগ দৰাৰ কইনাৰ ঘৰৰ পৰা দৰাৰ ঘৰলৈও এটা তেলৰ ভাগ দিয়া হয় আমাৰ কামৰূপত বৰ বিশেষকৈ এইটো পৰম্পৰা আছে জোৰোণ কইনাক জোৰোণ পিন্ধায় অহাৰ পিছত দৰা ঘৰলৈ কইনা পক্ষৰ মানুহে গৈ দৰাক জোৰোণ দি আহে বিয়াৰ আগত সেইটো এটা মই বিশেষ পৰম্পৰা বুলি ভাবোঁ কামৰূপৰ ইমানেই